অসমৰ শিক্ষা ব্যৱস্থাটো আগৰ তুলনাত বৰ্তমান বহুতো পৰিৱৰ্তন দেখা যায় আমাৰ দিনত শিক্ষা ব্যৱস্থাটোৰ ধৰণ কৰণ আৰু এতিয়াৰ দিনৰ শিক্ষা ব্যৱস্থাৰ আৰু ধৰণ কৰণৰ মাজত বহুত পাৰ্থক্য দেখা যায় যেনে আগতে আমাৰ থূলমূলকৈ কিছুমান কিতাপ পঢ়ি তাৰ ওপৰতে মেইন কুৱেচন কিছুমান বাছি লৈ তাক থ্ৰ'ৰ'লি পঢ়া শুনা কৰাৰ পিছত সেই তেনেকুৱা ধৰণৰ প্ৰশ্নই আহে আৰু বোলে ছটা বা সাতটা কুৱেচনৰ এন্চাৰ দিব লাগে ঠিক তেনেকুৱা ধৰণে আগতে পৰীক্ষাবিলাক হৈছিল আজিকালি কিতাপখন একেবাৰে প্ৰত্যেকটো পৃষ্ঠাৰে ল'ৰা ছোৱালীয়ে পঢ়িব লগা হয় তাৰপৰা চমু চমু কিছুমান এক নম্বৰ দুই নম্বৰ অবজেক্টিভ টাইপৰ আহে গতিকে ল'ৰা ছোৱালীবিলাকে কিতাপখন পূৰাকৈ পঢ়িবলৈ বাধ্য হয় যাৰ কাৰণে জ্ঞানৰ অৰ্জনো কিছুমান সুবিধা হয় আৰু বৰ্তমান চাকৰি বাকৰিৰ ক্ষেত্ৰত স্কুলৰ কাৰণে আজিকালি টেট পৰীক্ষা পাতে বা বি এডটো থাকেই পি এইছ ডি থাকে ডি এল এড থাকে আৰু কিবা সৰুতে আপোনাৰ এতিয়া আজিকালি অংগনবাদী কিছুমান খুলি লৈছে যাৰ কাৰণে শিশুসকলক কিছুমান সিহঁতকে মানে ভৱিষ্যতে গঢ়িব পৰাকৈ কিছুমান খেল ধেমালিকেই ইত্যাদি কৰি বা খোৱা বোৱা ইত্যাদি কৰি কিছুমান গভমেন্টে সা সুবিধা দিছে শিক্ষকৰ চাকৰিৰ কাৰণে আজিকালি টেট পৰীক্ষা দিব লাগে আগতে তেনেকুৱা ধৰণৰ নাছিলে তাৰপিছতে আৰু বি এড নোহোৱাকেটো আজিকালি আপাৰ লেভেলত আজিকালি পঢ়াবই মানে নিদিয়াৰ নিচিনা হ'ল বি এডটো কম্পালচৰিয়ে হৈ গ'ল বাকী কলেজ লাইফৰ কাৰণেটো আৰু পি এইছ ডিটো লাগিবই তথাপিও এল পি স্কুল এম ই স্কুলৰ কাৰণে যিসকলে শিক্ষক বা শিক্ষকতা কৰি আছে তেওঁলোককো আজিকালি ডি এল এড কৰিবলৈ বাধ্যতামূলক কৰাৰ নিচিনাকৈ কৰিছে তেনেকুৱা ধৰণৰ হৈ আহিছে কিন্তু ল'ৰা ছোৱালীবিলাকৰ কিতাপৰ বোজা যিটো দিনক দিনে বাঢ়ি গৈছে তেওঁলোকৰ মানে মানসিক চিন্তা ধাৰাটো অলপমান সলনি হৈ যোৱাৰ নিচিনা হৈছে মানে তেওঁলোকৰ বৰ্তমানৰ যিখিনি ব্ৰেইনে ঢুকি পোৱা বস্তু তাতকৈ অতিৰিক্ত সোমোৱাই দিয়াৰ নিচিনা বোজা সোমোৱাই দিয়াৰ নিচিনা মাজে মাজে কেতিয়াবা অনুভৱ হয় বা তেওঁলোকৰ কিতাপ পত্ৰ যিটো বোজা পিঠিত বান্ধি পেলাই স্কুললৈ যোৱা যায় দেখা পোৱা যায় তেওঁলোককে বহুতে বেকা হৈ যোৱা দেখা যায় গতিকে ইয়াৰ এটা কিবা ব্যৱস্থা কৰি পেলাই ল'ৰা ছোৱালীবিলাকক যাতে এনেকুৱা ধৰণৰপৰা বাৰ্ন কৰি কিক কৰিবপৰা যায় নেকি তাৰ বিষয়েও যদি কিবা এটা চিন্তা চৰ্চা কৰে তেনেহ'লে এই সামগ্ৰিক পৰিধি পৰিস্থিতিটোৰ অলপমান শিক্ষাৰ ক্ষেত্ৰত ভাল বুলিয়েই ক'বপৰা যায়